প্ৰণীতা হয়নে অঁ পাছত আমাৰ মায়ে মানে গা ভাল নাই আৰু বিহু আহি পালেহি তুমিতো গম পাইছাই এতিয়া আলহীও দুজনমান আহিব দাদাৰ লগৰ খবৰ দিছে এতিয়া পিঠা চিঠাও আমাৰ তেনেকৈ বৰকৈ বনোৱা হোৱা নাই তুমিতো ধুনীয়াকৈ পিঠা বনাব জানা এতিয়া মোকো কেইটামান পিঠা বনাই দিবা বুলি ভাবিছোঁ আৰু বেছি নহয় নাৰিকলৰ লাড়ু নাৰিকল পিঠা আৰু দুই এটা তিল পিঠামান বনালেও হৈ যাব এইকেইটা বনাবলৈ কি কি বস্তু যোগাৰ দিব লাগিব তুমি মোক জনাবা

হয় হয় এতিয়া কাহানিকৈ বনাবা এইটো পিঠাবিলাক ঠিক আছে মায়ে অকণমান গা বিষাইছে বুলি কৈছে লগতে জ্বৰো অলপ হৈছেতো আৰু আগতে মায়ে পিঠা বনাওঁতে মই সহায় চহায় কৰি দিওঁ এইবাৰ ভাবিছোঁ তুমিও যদি পিঠা বনোৱা তোমাৰ লগতো মই সহায় সহযোগিতা কৰি দিম বাৰু

হয় হয় হয় কি কি বস্তু যোগাৰ লাগিব তুমি আকৌ ভালকৈ লিষ্ট এটা বনাই মোক দি দিবা হোৱাটচএপতে ঠিক আছে ঠিক আছে